আজিকালি বেছি ব্যৱহাৰ কৰা এপ হৈছে ফেচবুক ফেচবুক হোৱাটছএপ ইষ্টাগ্ৰাম এইখিনিৰপৰা ল'ৰা ছোৱালী বহুত বেয়া হৈছে পঢ়া শুনা আদি চব এৰিছে চকুবিলাক আৰু নষ্ট হৈছে এইবিলাক চাই চাই ল'ৰা ছোৱালী অনবৰত ইষ্টাগ্ৰাম ইষ্টাগ্ৰাম ইষ্টাগ্ৰাম কৰি পেলাই থাকে মোবাইলতে ধ্যানটো থাকে পঢ়া পতি ধ্যান নাথাকেই চকুবিলাক নষ্ট হৈছে এইবিলাক মোবাইলৰপৰা ফেচবুক চাই চাই চাই চাই নানাধৰণৰ বস্তু চাব নানা ধৰণৰ ই কৰিব সেইবিলাকৰ কাৰণে ল'ৰা ছোৱালী একফালৰপৰা বেয়া হৈছে একচাইডৰপৰা আকৌ ল'ৰা ছোৱালী বহুতখিনি জ্ঞানো জানে যিখিনি ভাল পথলৈ গৈছে সেইখিনি জ্ঞান লক্ষণো কৰিছে আপোনাৰ ইয়াত বহি বহি মোবাইলটো চালে আপোনাৰ বহুত ধৰণৰ পঢ়া শুনাৰো উপযুক্ত ল'ৰা ছোৱালী হৈ আছে যিখিনিয়ে মানে বেয়া বেবৰ ফালে যায় সিঁহতে বেয়া ব্যৱহাৰৰ ফালে গৈ আছে যিখিনি ভাল পথলৈ গৈছে সেইখিনি বহুত ভাল হৈছে ইয়াৰপৰাই আপোনাৰ পঢ়া শুনাও কৰিব পাৰিছে ইয়াৰপৰাই আপোনাৰ ব বিভিন্ন ধৰণৰ বস্তু বাহনি বনাবলৈ তেওঁ সেইবিলাকো শিকিছে ল'ৰা ছোৱালীয়ে কিন্তু ভাল পথলৈ যোৱা পোৱালি ভাললৈ হ'ব বেয়া পথলৈ যোৱা বেয়া বেয়ালৈ হ'ব ফেচবুকটো বেছিকৈ ব্যৱহাৰ কৰি ভাল যদি চাই ভালেই হ'ব যদি বেয়া ফালে চাই বেয়াই হ'ব সেইখিনি আমাৰ